মই ঘূৰি পকি খুব ভাল পাওঁ লগৰ লগৰ লগত ভ্ৰমণ কৰি ফুৰি ভাল পাওঁ জেগাবিলাক চাই ভাল পাওঁ ক'ত ক'ত যাম এইবিলাক আলোচনা কৰি লগ সমনীয়াৰ লগত আমি এটা সিদ্ধান্ত লওঁ কোনটো মাহত আমি যাব পাৰিম কোনটো মাহত আমি নোৱাৰিম এইবিলাক সদায় আলোচনা কৰি এইবিলাকেই আমি কথা পাতি ভাল পাওঁ বা এইবিলাকেই আমাক সুখত ৰাখে বা ঘৰখনত আহিলে নাতি দুটাৰ মুখত হাঁহি বা নাতি দুটাৰ লগত খেলি এইবিলাকেই আৰু সংসাৰত সুখ আৰু এয়াই আমাৰ এতিয়া বুঢ়া কালত আৰু কি সুখ আছে ইয়াৰ বাহিৰে